মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা মোৰ চিনাকি বহুতজনক ব্যৱসায়ৰ বিষয়ে বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়াইছিলোঁ আৰু সেই পৰামৰ্শ অনুযায়ী তাৰে ভিতৰত বহুতকেইজনে তেনেকুৱা ব্যৱসায় আৰম্ভ কৰি নিজৰ জীৱনত আগবাঢ়ি গৈছে আৰু লাভৱানো হৈছে বহুত কেইজনে আৰু কিছুমান মানুহে ধৈৰ্য নোহোৱাৰ কাৰণে সেই ব্যৱসায় বা কিবা এটা কাম কৰাৰ ধৈৰ্য নোহোৱাৰ বাবে সেই কামবোৰ বাদ দি দি দিছে লগালগ আৰু কিছুমানে সেই মোৰ পৰামৰ্শ অনুযায়ী লাভৱান হৈছে জীৱনত তাৰে ভিতৰত এনেকুৱা ধৰণৰ কিছুমান ব্যৱসায় আছিলে যিবোৰ আমি অতি কম পইচাত ঘৰৰ পৰাই কৰিব পাৰোঁ তেনেকুৱা ধৰণৰ ব্যৱসায়ো আছিল সেই ব্যৱসায়ৰ পৰা বহুত কেইজনে লাভৱান আছে যেনেকুৱা আজিকালি অনলাইনত বহুত ধৰণৰ বস্তু আমি সামগ্ৰী ক্ৰয় বা বিক্ৰী কৰিব পাৰোঁ তাৰে ভিতৰত এটা আছিলে টি চাৰ্ট মই এজনক কৈছিলোঁ যে টি চাৰ্ট কি ধৰ অনলাইনত বিক্ৰী কৰিব পৰা যায় আমি বজাৰৰ পৰা সাধাৰণ ধৰণৰ ব্ৰেণ্ড টি চাৰ্ট কিনি আনি তাত কি ধৰণৰ মানে আৰ্ট হওক বা ছবি তেনেকুৱা গ্ৰাফিক্স এড কৰি অনলাইনত অধিক মূল্যত কিদৰে বেচিব পাৰোঁ বিভিন্ন ধৰণৰ প্লেটফৰ্মত সেই বিষয়ে আমি মই এজনক কৈছিলোঁ আৰু সেই ব্যৱসায়ৰ পৰামৰ্শ লৈয়ে সেই ব্যক্তিজনে আজি বহুত টকাৰ ব্যৱসায় কৰি আছে আৰু এই ব্যৱসায়সমূহতেও অনলাইন প্লেটফৰ্ম যেনেকুৱা ফ্লিপকাৰ্ট এমেজন মেছ' এইবোৰত কৰি আছে ঠিক তেনেধৰণে মই আৰু এজনক কৈছিলোঁ অন্য এটা ব্যৱসায়ৰ কথা সেইটো হৈছে আপোনাৰ ছেকেণ্ড হেণ্ড গাড়ীৰ ক্ৰয় কৰা আৰু বিক্ৰী কৰা যে ফেচবুকত বা ইনষ্টাগ্ৰামত আজিকালি বিভিন্ন ধৰণৰ এই পেজ খুলিব পাৰি তাত তেনেকুৱা এখন ছেকেণ্ড হেণ্ড গাড়ীৰ দোকানৰ মানে এড এটা দি কিনে পে'জ এটা খুলি লৈছিলে আৰু তাত বিভিন্ন ধৰণৰ গাড়ী ক্ৰয় বিক্ৰী কৰাৰ মানে সুবিধা হৈছিল তেখেতৰ আৰু তেওঁ বিভিন্ন ধৰণৰ মানুহৰ পৰা গাড়ীবোৰ কিনিছিলে আৰু তাত ফেচবুক ইনষ্টাগ্ৰামত এড দিয়াৰ লগে লগে সেই তাৰ পৰাই বহুত মানুহে নাম্বাৰ সংগ্ৰহ কৰি ঠিকনা সংগ্ৰহ কৰি কেনে সেই গাড়ীবোৰ তেওঁৰ পৰা কিনিছিলে আৰু তেনেকে তেওঁ এতিয়া ছেকেণ্ড হেণ্ড গাড়ীৰ এটা ডিলাৰ চলাই আছে ঠিক ঠিক তেনেধৰণে আৰু এজনক মই পৰামৰ্শ দিছিলোঁ সেইটো আছিলে বেকাৰী আইটেম কিছুমান যিবোৰ আমাৰ অঞ্চলত নাপায় যেনেকুৱা কেক বিভিন্নজনে বনায় কিন্তু কেক বনোৱাৰ যিবিলাক সামগ্ৰী আৰু সঁজুলি আমাৰ চহৰত সহজে পোৱা নাযায় সেইবাবে সেই তেওঁলোকে বহুত বাহিৰৰ পৰা আনিব লাগে দূৰত চহৰৰ পৰা আনিব লাগে তো সেইকাৰণে আমি সেই বস্তুবোৰ এখন দোকান খুলি কিদৰে আমাৰ ওচৰত আনি ৰাখিব পাৰোঁ আৰু ওচৰৰ যিবিলাক সৰু সৰু ব্যৱসায় আছে আৰু যিবোৰে কেক বিক্ৰী কৰে কেক পেষ্ট্ৰী আৰু যিবোৰ সামগ্ৰী তেওঁলোকক প্ৰয়োজন হয় সেই সামগ্ৰীবোৰ কি দৰে সংগ্ৰহ কৰি কিনে নিজৰ দোকানত ৰাখিব ৰাখি কিনে বিক্ৰী কৰি মানে মুনাফা অৰ্জন কৰিব পাৰি সেই বিষয়ে মই পৰামৰ্শ দিছিলোঁ এজনক আৰু তেখেতেও সেই বিষয়ে মানে চৰ্চা কৰি আলোচনা কৰি তাৰপিছত বস্তুবিলাক চাই চিটি আনিলে ব্যৱসায় আৰম্ভ কৰিলে আৰু তাৰপৰা তেওঁ এতিয়া হোম ডেলিভাৰী দিয়ে কিছুমানক অনলাইনতো দিয়ে আৰু আমাৰ চহৰৰ পৰা অন্য চহৰলৈকেও তেখেতে হ'লচেল হিচাপত মালবিলাক পঠায় আৰু তেনেদৰে তেখেতে ব্যৱসায় কৰি আছে আৰু সেই ব্যৱসায়ৰ পৰা আনেও তেওঁৰ পৰা পৰামৰ্শ লৈ এতিয়া আনেও আৰম্ভ কৰিছে ঠিক তেনেদৰে আৰু দুজনমান মানুহক মই কৈছিলোঁ আমাৰ ইয়াত যোগাযোগৰ খুব এটা সুবিধা নাই আৰু আগতে আছিলে ৰিক্সা যিবোৰ বেটাৰী চাৰিজন আছিলে মানুহে চলাইছিলে তো সেইবোৰ নোহোৱা হৈছিলে আৰু মানে মানুহৰ যাতায়াতৰ অসুবিধা হৈছিলে ওচৰ জেগাত যোৱাৰো হয় তাৰ কাৰণে মই এজনক কৈছিলোঁ বাহিৰত দেখা পাই অহাৰ পিছত বাহিৰত ই ৰিক্সা আছিলে যিবোৰ বেটাৰী চালিত আছিলে তো সেই ৰিক্সা এখন আনি কেনে কিদৰে লাভৱান হ'ব পাৰে তেওঁৰ নাম্বাৰটো ওচৰৰ গাঁৱৰ মানুহক বিলায় দি বা চিনাকী মানুহবোৰক তেখেতৰ এখন ভিজিটিং কাৰ্ড বনাই কেনে দি দি কি দৰে তেওঁ মানে ৰিজাৰ্ভ ভাড়াবোৰ পাব পাৰে সেই বিষয়ে পৰামৰ্শ প্ৰদান কৰিছিলোঁ আৰু সেই পৰামৰ্শ অনুযায়ী তেখেতে ভিজিটিং কাৰ্ড বনাই তেখেতে প্ৰত্যেকজন তেখেতৰ গ্ৰাহকক তেখেতৰ ভিজিটিং কাৰ্ড দি গৈছিলে আৰু তেওঁ ঘৰত বহিয়ে অনলাইন ভাড়া পোৱা হৈছিলে আৰু তেনেদৰে তেখেতে এখন গাড়ীৰ পৰা আজি ত্ৰিছখন গাড়ী বনাই কেনে বেলেগক ভাড়া দিছে আৰু তেনেকে তেখেতে এটা নিজৰে এটা নেটৱৰ্ক বিজনেছ হিচাপত চলাই আছে আমাৰ চহৰৰ